আহীয়া মানুহবিলাকে নানা ধৰণৰ খেল ধেমালি কৰে বিশেষকৈ যিবিলাক খেল প্ৰকৃৃত প্ৰকৃতি আৰু গাঁও গাঁও বস গাঁও বসতীয়াৰ লগত জড়িত আগতে গাঁও আগতে গাঁও বৰুৱাবিলাকে সৰু সৰুৰেপৰা খেল ধেমালি শিকিছিল যিবোৰ তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছিল পুৰণি সময়ত খেল ধেমালিৰ মাত্ৰ বিনোদন নহয় শাৰীৰিক শাৰীৰিক দিহা আৰু সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ এক অংশ আছিল সিহঁতে লাঠি খেল কণসী সিহঁতে লাঠি খেল কণসী জোৰণা গগনা খেল নাও খেল আদি ইত্যাদি সেইবোৰ খেলিছিল বিশেষকৈ বিহুৰ সময়ত গাঁৱত দল বিদি দৰা দৰা বিদায় কপৌফাগ কপৌফাগ আৰু ৰাস ৰাস ক্ৰিয়া চলিছিল এতিয়া মিড এতিয়া আদহীয়া মানুহবোৰ ক'লেবোৰ ক'লে মানে মিডিল এইজ মানে চল্লিছৰপৰা আশী বছৰৰ মাজৰ সেই লোকবোৰত সেই লোকবোৰক কোৱা হয় এতিয়া তেওঁলোকে এতিয়া যিহেতু সেই তেওঁলোকৰ দেহবোৰ এতিয়া বেছি জোৰ দিব নোৱাৰে সিহঁতে এতিয়া মানে এতিয়া মানে ইমান খেলা ধূলাবোৰ কৰিব নোৱাৰে চ' যি সিহঁতে বাট কিছুমান খেলাবোৰ আছে যি সিহঁতে মানে খেলিব পাৰে যেনেকৈ ধৰিব পাৰে যেনেকৈ ক'ব পাৰোঁ আমি যেনেকৈ বেডমিণ্টন হওক ক্ৰিকেট হওক নহ'লে ৰছী টনা টানি হওক মানে এনেকৈ আৰু কিছু য'ত শৰীৰৰ ইমান বল দিব লগা নহয় যিহেতু আৰু কিছু আৰু কিছু দিনৰ পিছত সিহঁতে নামঘৰ নহ'লে আদি ইত্যাদি আদি ইত্যদিত যায় যাৰ লগত সিহঁতৰ খেল খেল ধেমালিৰ সেই বয়সটো গুচি যায় আৰু তাৰ মাজত কিন্তু সিহঁতে খেল ধেমালিবোৰ কৰি থাকিব পাৰে যিহেতু সিহঁতৰ দেহাবোৰ ইমান মানে কঠোৰ নহয় চ' সিহঁতৰ দেহবোৰে ইমান জোৰ ল'ব নোৱাৰে কিছুমান খেল ধেমালি যিবোৰ সিহঁতৰ স্বাস্থ্য ভাল থাকে কিন্তু দেহত সিহঁতৰ ইমান জোৰ নিদিয়ে সেনেকুৱা বহুত খেল ধেমালিবোৰ আছে আৰু কিন্তু আগৰ দিনত সিহঁতে বহুত খেল ধেমালিবোৰ খেলিছিল এতিয়াৰ তুলনাত